অসমত অনুষ্ঠিত হোৱা আমাৰ ৰাজ্যখনৰ সৈতে শক্তিশালীভাৱে সম্পৰ্ক স্থাপন কৰাৰ খেলখন হৈছে ক্ৰিকেট খেল আমাৰ অসমতো বহুত কেইখন আন্তঃৰাষ্ট্ৰীয় খেল আয়োজন কৰা হয় আমাৰ অসমৰ লোকসকল তথা ভাৰতীয়সকল ক্ৰিকেট খেলৰ প্ৰতি অধিক অনুৰাগী আমাৰ ভাৰতবৰ্ষই দুহেজাৰ চৌবিছ চনত আন্তঃৰাষ্ট্ৰীয় টি টুৱেণ্টি বিশ্ব ক্ৰিকেটত বিশ্ব চেম্পিয়ন হৈছিলে আগতে দুহেজাৰ এঘাৰ চনতো এদিনীয়া ক্ৰিকেটত আমাৰ ভাৰত বিশ্ব চেম্পিয়ন হৈছিল ভাৰতৰ বহুকেইগৰাকী কিংবদন্তি খেলুৱৈ আছে ক্ৰিকেটৰ ভগৱান ৰূপে খ্যাত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ বৰ্তমান আমাৰ ক্ৰিকেট জগতৰ এজন উজ্জ্বল নক্ষত্ৰ বিৰাট কোহলী আমাৰ অসমৰ পৰা তেনেকুৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ কোনো নাছিলেই কিন্তু সুখৰ বিষয় অসমত নতুনকৈ যি খেলুৱৈ সুলভ পৰিৱেশ বিৰাজ কৰিছে বৰ্তমান এই খেলুৱৈ সুলভ পৰিৱেশৰ পৰা নিজস্ব একাগ্ৰতা প্ৰচেষ্টা আৰু সাধনাৰ বলত অসমৰ পৰা ওলাই গৈ ভাৰতীয় জাতীয় দলত স্থান লাভ কৰি এজন খেলুৱৈ নিজৰ লগতে আমাৰ আসমৰো গ লৈ গৌৰৱ কঢ়িয়াই আনিছে ক্ৰিকেটৰ উপৰিও আমাৰ অসমত বিভিন্ন সময়ত ফুটবল খেলো আয়োজন কৰা হয় আমাৰ গাঁৱে ভূঞে নিৰ্দিষ্ট ক্লাব পৰ্যায়ত সৰু সৰু ক্লাবত বিভক্ত হৈ বহুতো ফুটবল টুৰ্নামেণ্ট অনুষ্ঠিত কৰা হয় এইবোৰৰ উপৰিও অসমত থলুৱাভাৱে কিছুমান খেল ধেমালিও আয়োজন কৰা হয় যেনে দৌৰ প্ৰতিযোগিতা চকু ভাঙি চকু বান্ধি পেলাই টেকেলি ভঙা ইত্যাদি ইত্যাদি কাবাদী খেলো কৰা হয়